লকডাউনৰ সময়খিনিত যিহেতু মানুহে ঘৰতে অতিবাহিত কৰিবলগীয়া হৈছিলে সেইটো কাৰণে মই বিভিন্ন ধৰণৰ ৰেচিপি ঘৰত ট্ৰাই কৰিবলৈ চেষ্টা কৰিছিলোঁ প্ৰথমতে মই ট্ৰাই কৰিছিলোঁ ফ্ৰাইড ৰাইচ বনাবলৈ ফ্ৰাইড ৰাইচটো এনেকৈতো আমি বাহিৰত খাওঁ কিন্তু ঘৰত বনোৱাটো খাই ঘৰৰ মানুহখিনিয়ে যিহেতু ঘৰতে থাকে অনবৰতে গতিকে সেইটো ট্ৰাই কৰিছিলোঁ জহা চাউল মই সিজাইছিলোঁ প্ৰথমতে জহা চাউলখিনি ধুনীয়াকৈ সিজাই পেলাই মই এনেকৈ তাৰ পিছত সেইখিনি বেলেগ কৰি থৈছিলোঁ তাৰ পিছতে এনেকুৱা গৰম মছলা লং ইলাচি ডালচেনি তাৰ পিছতে এনেকুৱা গাজৰ মটৰ এইবিলাক ভাজিছিলোঁ ফ্ৰাই কৰিছিলোঁ তেজপাত চেজপাত দি পেলাই তাৰ পিছত ভাতখিনি তেনেকৈ মই ফ্ৰাই কৰিছিলোঁ ফ্ৰাই কৰি দিছিলোঁ নিমখ আৰু হিচাপমতে সকলোবোৰ দি পেলাই ফ্ৰাইড ৰাইচ বনাইছিলোঁ সকলোৱে খাই পেলাই খুব ভাল পাইছিলে নেক্সট আৰু এটা মই ৰেচিপি ট্ৰাই কৰিছিলোঁ যিটো আমাৰ সম্পূৰ্ণ অসমীয়া থলুৱা ঘিলা পিঠা বনাইছিলোঁ মই লকডাউনত যথেষ্ট ঘিলা পিঠা আমি খাইছিলোঁ ঘৰৰ সকলোৱে খাই ভাল পাইছিলে ঘিলা পিঠা প্ৰস্তুত কৰাটো একেবাৰে সহজ কথা ঘিলা পিঠাৰ কাৰণে চাউল লাগিব পিঠা গুৰি লাগে তাৰমানে চাউল দুকাপ চাউল তিয়াই থ'বলগীয়া হয় দুঘন্টামান ভাত খোৱা চাউল দুঘন্টা তিয়াই থ'লে হয় তাৰ পিছত চাউলটো গুৰি কৰি লোৱা হয় চাউল গুৰি কৰি লোৱা পিছত দুকাপ চাউল মিক্সিত গুৰি কৰি লোৱা হয় গুৰি কৰি লোৱা পিছত তাত আধা পৰিমাণৰ গুৰ দিব লাগে গুৰ দি পেলাই সেইখিনি গুৰখিনি প্ৰথমতে আমি গৰম পানীত গুৰখিনি একে পগাই পেলাই পানী দি পেলাই গুৰখিনি পানীত সম্পূৰ্ণৰূপে মিহলি কৰি লওঁ তাৰ পিছতে সেই গুৰখিনিত পিঠাগুৰিখিনি দি দিওঁ পিঠাগুৰিখিনি এটা ঘোল বনাই লওঁ বনাই পেলাই তাত আমি ইচ্ছামতে ডালচেনি ইলাচি সেইবিলাক আমি ইলাচি পাউডাৰ আমি দি দিব পাৰোঁ সেইবোৰ দিছিলোঁ দি পেলাই তেনেকৈ এঘন্টামান থৈ দিছিলোঁ তাৰ পিছত পিঠা বনাইছিলোঁ আৰু এই পিঠা গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰিছিলোঁ লকডাউনৰ সময়ত সকলোৱে খাই খুব ভাল পাইছিলে